শিক্ষা ব্যৱস্থাৰ বিসয়ে ক'ব গ'লে আগৰ দিনৰ ক্ষেত্ৰত এতিয়া বহুত বেছি উন্নত হৈছে শিক্ষা ব্যৱস্থাটো আগতে যিটো কোৱা হৈছিল বেটৰ আগত বিদ্যা বুলি সেই টো আজিকালি একেবাৰে নাইকিয়া হৈ গৈছে ত' তেনেকুৱাকে শিক্ষা ব্যৱস্থাটো উন্নত বহুতখিনি হৈছে তাৰ মাজত আমাৰ যিখিনি গ্ৰাম্য অঞ্চলৰ মানে শিক্ষানুস্থান আছে মানে চৰকাৰী শিক্ষানুস্থান আছে সেইবিলাক আজিকালি বহুত উন্নত হৈছে আৰু মানে যিটো মানে ষ্ট্ৰাকচাৰ সেইবিলাক মানে চেঞ্জ কৰিছে চৰকাৰে ত' সেইখিনি বহুত মানে ঠিক ঠাক আৰু গোটেইখিনি উন্নত হৈছে কিন্ত্যু গ্ৰাম্য অঞ্চলত আজিকালি বহুতখিনি মানে নিগেটিভ হেৰিও দেখা যায় যেনেকুৱাকে কিছুমান শিক্ষকে পাল মাৰে বা স্কুলত নাযায় মানে যিটো এল পি স্কুলত মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে স্কুলত যায় তাত মানে শিক্ষকৰ অভাৱ হৈও আছে কিছুমান বৰ্তমান চৰকাৰে মানে নিশুক্তি দি আছে কিন্তু হ'লেও তাৰ মাজত মানে বহুতখিনি স্কুলৰ মানে পোৱা নাই উন্নতৰ মানে যিটো এটা উন্নতিৰ মানে সেইটো হৈহে আছে উন্নতশীল বৰ্তমান তাৰে মাজত মোৰ নিজৰ ভণ্টীয়ে মানে চৰকাৰী স্কুল এখনত সৰুতে নাম লগাই দিছিলে তাত মানে যিটো আমাৰ যিটো পৰীক্ষা হয় পৰীক্ষাত আমাৰ প্ৰশ্ন কাকত দিব লাগে সিহঁতক মানে এই বৰ্ডত মানে লিখি পেলাই দিয়ে প্ৰশ্নবিলাক সেইবিলাক চাই চাই লিখিব দিয়ে তেনেকুৱা আচলতে চিষ্টেম নহয় আচলতে এটা ভাল পদ্ধতি যিটো এটা প্ৰশ্ন কাকত থাকিব লাগে চিষ্টেমেটিকভাৱে কৰিব লাগে বা সকলোকে নিজা নিজাকে লিখিব দিব লাগে কিন্তু সেইটো শিক্ষকসকলে মানে কৈ দিয়ে বা তেনেকুৱা তেনেকুৱাকে হ'লে আচলতে নহয় বাহিৰৰ যিটো শিক্ষা ব্যৱস্থা আচলতে সেইবিলাক বহুত উন্নত আজিকালিৰ দিনত বা বাহিৰৰ দেশত মানে যিটো মানে প্ৰাথমিক শিক্ষা সেইখিনি মানে বহুত বেছি উন্নত কাৰণ প্ৰাথমিক ভাৱে মানে শিশুক এটা শিক্ষা দিয়া হয় সেইটো সকলোতকৈ মানে উন্নত হ'ব লাগে তেতিয়াহে মানে ভাল হ'ব ডাঙঙৰ হৈ তেনেকুৱা গতিকে বৰ্তমান হৈ আছে উন্নত হৈ থাকিব মানে হওঁক আশা কৰোঁ সেইখিনিয়েই